হেল্ল' অ হয় গীতাঞ্জলিয়ে কৈ আছোঁ অ অ ভালেই দিয়ক মামী বিহু কেনেকুৱা অ আমাৰ আকৌ বৰা চাউলেই নাই নহয় এতিয়া কিনিহে আনিব লাগিব বৰা চাউলৰ এতিয়া কি যি দাম কিনিবলৈ নোৱাৰোঁ এশ টকা এক কেজিতে অ অ পাৰিলে দিৱচোন দুই কেজিমান এতিয়া আপুনি কি কি পিঠা বনাইছে অ অ মই তিল পিঠাটো তিল পিঠাটো বনাবলৈ মই নাজানো কিন্তু বেলেগ অলপ অলপ জানো আৰু বেলেগ পিঠা কেইটা অ অ অ মই মানে এনেকুৱা বনোৱা মানে হোৱা নাই যে এদিনো বনোৱা নাই যে তাকে ভাৱিছোঁ এবাৰ বোলো চেষ্টা কৰিম নেকি পিঠাটো বনাবৰ কাৰণে অ পাৰিলে আপুনিও পিঠা কেইটামান দিবচোন মই নতুনকৈ বনোৱা ক'তনো পিঠা ভাল হ'ব চাগৈ অ অ দিব আপুনি কেইটামান মই বাৰু নিজে চেষ্টা কৰিম বাৰু বাকী পিঠা কেইটা অ অ অ অ অ হ'ব দিয়ক তেতিয়াহ'লে ৰাখিছোঁ তেতিয়াহ'লে তেনেকৈ দিব পিঠা কেইটামান হ'ব দিয়ক অহ অহ